মই মোৰ কৃষি পামত কৃষিৰ লগতে পশুপালনৰ কাৰণে যথেষ্টখিনি মাটি আছুতীয়াকৈ ৰাখিছোঁ এই মাটিখিনি ঘাঁহ বন গজি আছে মই চৰকাৰৰ পৰা পোৱা ঋণ গ্ৰহণ কৰি উন্নত জাতৰ গৰু আৰু ছাগলী কিনি আনি ইয়াত পোহপাল কৰিছোঁ আৰু গৰুৰ পৰা মই যথেষ্ট পৰিমাণে গাখীৰ আহৰণ কৰি সেইখিনি বিক্ৰী কৰিছোঁ আৰু ছাগলীৰ পৰা পোৱালিবিলাক বিক্ৰী কৰি মই লাভাম্বিত হৈছোঁ গতিকে মই গৰু আৰু ছাগলী পুহি যথেষ্ট পৰিমাণে টকা উপাৰ্জন কৰিব পাৰিছোঁ চৰকাৰে দিয়া এই সুবিধাখিনি গ্ৰহণ কৰি মই নিজকে আজি স্বাৱলম্বী কৰিব পাৰিছোঁ গতিকে মই আমাৰ নিবনুৱাসকলক এইটোকে কওঁ যে তেওঁলোকেও চৰকাৰে দিয়া এই সুবিধাবিলাক গ্ৰহণ কৰি পশুপালন কৰি নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলক